অঁ কওঁকচোন এই লখিমপুৰৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন যে পাতিছে ব বহাগৰ সাত তাৰিখৰ পৰা যে কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন যে পাতিছে তালে টিম এটা নিব পৰা হ'ব নেকি তিনি দিনীয়াকে পাতিছে প্ৰথম দিনা শোভাযাত্ৰা থাকিব কিবাকিবি তাতে প্ৰদৰ্শন মূলকভাৱে কোনোবা যাব পাৰিব এনেই ইভাগে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পৰাকৈ টিম এটা নিব পৰা হ'ব নেকি স দলীয় বিহু মানে হুঁচৰি বিহু লাগিব হয় মানে তাত

গগনা বিক্ৰী হয় মেলা হয় যে মেলা হয় গগনা বিক্ৰী হ'ব আৰু কাপোৰো মানে প্ৰায় বিলাক পোৱা হয় এই নাচনীৰ কাৰণেও পোৱা হয় আৰু পুৰুষৰ কাৰণেও ধুনীয়া মানে এই চুৰিয়া যিবিলাক লাগে ধূলীয়া চুৰিয়া সেইবিলাকো পোৱা হয় হয় ডাঙৰ মেলা হয় যে ঢোল ঢোলো পো পোৱা যায় ঢোলটো পোৱা গ'লেও মানে ঢোলবিলকৰ ইমান ভাল ঢোল পোৱা নাযায় এই এই ভাল ঢোল এটা কিনিম বুলি কৈ দিলে সাত আঠ হাজাৰ টকা লাগেতো ভাল ঢোলবিলাক ইয়াত পোৱা নাযাব এনেই তিনি হজাৰ মান টকীয়া ঢোলবিলাক পোৱা যাব এইটো বজাই ইমান সুখ পোৱা নাযায় আৰু মানে এই এই এ টিম ফিল্ডত হ'ব এই কমাৰ্চ কলেজৰ ফিল্ডত হ'ব হয় হয় হয় টিম এটা চাব লগিছিলে মানে টিম এটাৰ ব্যৱস্থা কৰিব লাগিছিলে মানে অংশগ্ৰহণ কৰিব পৰাকৈ আছে আছে অঁ

অঁ এক্সৰ্পাট হ'ব লাগে যদি তাতে আমি যদি ছিলেকচন হয় তেতিয়া আমি হয়তো সেই টিম টোকে ৰাতি আমি ফাংচনটোত আমি বিহু কৰিব দি দিম জুবিন গাৰ্গ আহিবতো অঁ অঁ অঁ অঁ ঠিক আছে বাৰু ন ঠিক